মই এখন প্ৰাইভেট স্কুলত জব কৰি আছোঁ কিন্তু মোৰ বৰ ইচ্ছা আছিল এখন গভৰ্ণমেণ্ট স্কুল বা গভৰ্ণমেণ্ট এটা জব কৰাৰ কিন্তু নাই কপালত নাই যেতিয়া নহ'ল আৰু কিন্তু মই সেইটোৱে বিচাৰিছিলোঁ এতিয়াও বিচাৰোঁ যিহেটো প্ৰাইভেটত কৰি আছোঁ কিন্তু প্ৰাইভেটত যিখিনি কষ্ট কৰোঁ সেই কষ্ট মতে তাৰ দৰমহা নহয় যাতে কষ্ট অনুযায়ী দৰমহাটো হয় মই সেইটোৱে বিচাৰোঁ